এই গৰম দিনত পিন্ধি যিমানেই ভাল লাগে বা ঠা ঠাণ্ডা দিনত পিন্ধি ইয়াৰ যি ইয়াক মানে যিমান আৰাম অনুভৱ কৰা হয় কিন্তু গৰম দিনত ইয়াক মানে ইমান মোৰ কাৰণে গ্ৰহণযোগ্য বুলি মই নাভাৱোঁ ইমান ভাল নালাগে মানে কাপোৰটো পিন্ধি কিন্তু মই সেইটোহে বুজি পালোঁ এই মানে ঠাণ্ডা দিনৰ কাৰণে বিশেষকৈ ঠাণ্ডা দিনৰ কাৰণে ইয়াক মানে ভাল আৰু গৰমদিনৰ কাৰণে ই ঠিক নহয় মুঠেই